বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে ইনক্লিউজিভ এডুকেচন বা অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ ব্যৱস্থা আছে এইক্ষেত্ৰত ব্যক্তিগত এন জি অ'বোৰে তেওঁলোকৰ বাবে যথেষ্ট কাম কৰি আছে অকল শিক্ষাৰ ক্ষেত্ৰতেই নহয় তেওঁলোকৰ যাতে সকলোফালে বিকাশ হয় অৰ্থাৎ খেল নাচ গান আদি সকলো দিশতে যাতে সৰ্বাংগীণ বিকাশ হয় এই ক্ষেত্ৰত এই ব্যক্তিগত এন জি অ'বোৰে কাম কৰি আছে তেওঁলোকৰ বাবে বিদ্যালয়ৰ ব্যৱস্থা আছে কিন্তু সেয়া বহুত কম এই বিদ্যালয়সমূহৰ লাভ যদি চহৰৰ মানুহখিনিয়ে উঠাব পাৰিছে কিন্তু গাঁৱত থকা মানুহখিনিয়ে পৰা নাই গতিকে আন বিদ্যাৰ্থীসকলৰ বাবে যেনেকৈ বিদ্যালয়সমূহ আছে যিমান পৰিমাণৰ বিদ্যালয় আছে সেইদৰে এওঁলোকৰ বাবেও সিমান পৰিমাণৰে বিদ্যালয় খোলাৰ ব্যৱস্থা কৰিব লাগে এইক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱাটো অত্যন্ত জৰুৰী অকল আঁচনিৰ জড়িয়তে তেওঁলোকক পইচা দিলেই সকলো কাম শেষ হৈ নাযায় তেওঁলোকৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱাটো অত্যন্ত জৰুৰী বুলি মই ভাবোঁ